আমাৰ ঘৰত হাঁহ কুকুৰা পাৰ সকলো ধৰণৰ সেই পোহনীয়া বস্তু ৰখা হৈছে তাত আমি নানা ধৰণৰ কিনা দানা আৰু খেতি পথাৰৰ শস্যৰে ধান চাউল খোৱা হয় আৰু পৰিষ্কাৰকৈ চাফ চিকুণ কৰি আমি পালন কৰোঁ